হেল্ল' অঁ বাইদেউ কওক অঁ অঁ আহিব আকৌ ইমান ধুনীয়া চৰাই চাবলৈ অঁ পোৱা যায় এইডোখৰ আমাৰ অকণমান গছ গছনি সৰহকৈ আছে নাই জেগাডোখৰ চৰাইদেউ আগতে আহিছে নাই আপুনি অঁ অঁ আমাৰ আমাৰ হ'ল এই ৰাতিপুৱা মানে চৰাইবিলাক হেৰি কি কয় একদম ৰাতিপুৱা এইবিলাক চব ধৰণৰ চৰাই পাব দেখিবলৈ হেৰি কি কয় শালিকা মইনা তাৰ পিছত কপৌ তাৰপৰা আকৌ এইবিলাক সৰু সৰু যে ঘনচিৰিকা চৰাইটো বেছি আছে মানে ইয়াত দেই তাৰপৰা আকৌ শালিকা তাৰ পিছতে আকৌ পুখুৰী পুখুৰী এটা আছে হেৰিয়াত মানে ৰাতিপুৱা শেৱালি হাঁহো পৰেহি শেৱালি শুনিছে নাই আপুনি শেৱালি অঁ অঁ তাৰ পিছত এনেকৈ কাউৰীবিলাক শেৱালি তাৰ পিছত আকৌ আকৌ সেই পুখুৰীটোত মানে হেৰিও থাকে দেই এইটো কি কয় মাছ ধৰে যে হেৰি মাছ খাই যে সেইটো মাছৰোকা বুলি কওঁ যে সেই চৰাইটোও তাত মাছবোৰ তাৰমানে পুখুৰীটোত আচলতে আমাৰ এটা ডাঙৰ পুখুৰী এটা আছে সেই পুখুৰীটোত তাৰমানে মাছবোৰ ওলাই যে সিহঁতি মানে ধৰি ধৰি থপিয়াই থপিয়াই ধৰি ধৰি খায় তেতিয়া সেই দৃশ্যটো চাই ভাল লাগে আকৌ দেই আপুনি সেইটোও চাবলৈ পাৰিবও পাৰে তাৰ পিছতে আকৌ হেৰি কি কয় ৰাতিপুৱা খুব সোনকালে সেই বনৰীয়া এবিধ কুকুৰা ওলায় বন কুকুৰা বুলি কয় অঁ অঁ অঁ সেইটো সেইটো ওলাই তাৰ পিছতে আকৌ এই বিভিন্ন ধৰণৰ চৰাই চিৰিকটি তাৰমানে এখন আমাৰ গছ গছনি ভৰপূৰ যে চৰাইদেউডোখৰ এই তাত আপুনি তাৰমানে ওলাই গ'লে আৰু চৰাই দেখিবলৈ পাবই মানে আৰু এইবিলাক পাৰ মন্দিৰ আছে আমাৰ এইডোখৰ এনেই অকণমান মন্দিৰ চন্দিৰবিলাকো আছে যে মন্দিৰবিলাকত একদম অঁ অঁ আপুনি ইভাগে দেখিছে ইভাগে নাই অহা নহয় ন অঁ অঁ অঁ আহিব আপুনি বহুত ধুনীয়া পাব হে অঁ পুৰণি জেগা আছে নহয় আমাৰ সেই চৰাইদেউ হেৰি আকৌ এইডোখৰত পৰ্যটকৰস্থলী হিচাপে এইবাৰ হেৰি হৈছে নহয় অঁ এতিয়া তাত মানে এইবিলাক চৰাই তৰাইবিলাক মানে মানুহে চাবলৈ বহুত দূৰ দৌৰৰপৰা আহে চৰাই তাৰ পিছতে আকৌ ধৰি লওক ভাটৌ চৰাইবিলাক ভাটৌ চৰাই সেনেকুৱা চৰাইবোৰ মানে বেলেগ জেগাত তেতিয়া চৰাইটো লুপ্তই পাবলৈ ধৰিছে হয় ন বাৰু আমাৰ ইয়াত আকৌ চৰাই তৰাই আপুনি ধুনীয়াকৈ চাবলৈ পাব অঁ অঁ পুখুৰী আছে ডাঙৰ ডাঙৰ পুখুৰী ৰজাৰদিনীয়া পুখুৰী শেৱালি হাঁবোৰ ইমান ধুনীয়াকৈ চৰি থাকে নহয় আপুনি আচৰিত পাব মানে অঁ তাৰ পিছতে আকৌ হেৰি অ' তাৰপৰা আকৌ আপুনি আৰু এটা চৰাই চাব পাৰিব হাইঠা চৰাই যে শুনিছে নাই হাইঠা চৰাই এতিয়া বগৰীবোৰ পকিছে তাৰ পিছতে আকৌ বগৰী চগৰীবোৰ পকিছে সেই বগৰী চগৰীবোৰ খাবলৈ হাইঠা চৰাইও আহে তাৰ পিছত আকৌ পিছবেলা হ'লে বগলী ছাগলীবিলাক বাঁহগছ আছে যে বাঁহগছত বগলীবিলাক মানে একদম ধুনীয়াকৈ এজাক এজাককৈ পৰি থাকে তাৰপৰা আকৌ হেৰি এইটো এটা আমি কওঁ হেৰি চৰাই বুলি কওঁ এইটো কি আছিলে নামটো এইটো ডাউক চৰাই বুলি কয় ডাউক ডাউক অঁ আৰু ডাউক চৰাই যে ডাউক চৰাই শুনিছে নাই সেইটো ডাউক চৰাই গধূলি সময়ত চিঞৰে যে সেই চৰাইবিধো আছে আকৌ দেই অঁ সেই চৰাইটো ক'লা ক'লা যে সেনেকুৱা চৰাইবিধো আছে আমাৰ ইয়াত বহুতখিনি চৰাই আমি দেখিবলৈ পাওঁ বাৰু আৰু দেখিছোঁ আৰু চাই যাব পাৰিব অঁ অঁ আৰু এইটো মানে মাছোৰোকা চৰাইটোতো আৰু বহুত ভাল লাগে মানে এইটো দেই আৰু এবিধ আৰু এবিধ আছে আৰু মানে গছত যে এনেকৈ খুটি খুটি খাই হেৰি বাট কৰি দিয়ে যে বাঢ়ৈটোকা শুনিছে নাই অঁ বাঢ়ৈটোকা তাৰপৰা আকৌ তামোল গছত যে এটা বাঁহ সাজে সেইটোও আছে এনেকৈ যে তামোলৰ তলত এনেকৈ হেৰিয়া গছত বাঁহ সাজি সাজি থয় যে সেইটো টুকুৰা সেই চৰাইটোও আছে অঁ তেনেকুৱা মইনা চৰাই এনেকুৱা বিভিন্ন ধৰণৰ চৰাই চিৰিকটি মানে আছে মানে ইয়াত গছ গছনিবোৰ আমাৰ ইয়াত ইমান এটা নাকাটে নাই এইডোখৰ একদম মানে চৰাইদেউ

অঁ অঁ আহিব আপুনি আহিলে মোলৈ ফোন কৰিব অঁ অঁ অঁ আপুনি ফোন হ'ব ঠিক আছে বাৰু বাইদেউ আহিব থেংক ইউ